হেল্ল' হয় দাদা মই তিতাবৰ চামগুৰিৰ পৰা কৈছোঁ ঋতুপৰ্ণাই আপোনাৰ শৰ্মা ট্ৰেভেল এজেঞ্চীত লাগিছেনে হয় অঁ ঠিক আছে আপ মোক এখন গাড়ীৰ প্ৰয়োজন হৈছিল বৰ্তমান আমি কালিলৈ তেজপুৰ যাম বুলি ভাবিছোঁ আপোনাৰ তাত গাড়ী বুকিং কৰা হ'বনে হয় আমি ঘৰৰ সদস্য মোটামুটি বাৰজন যাম বুলি ভাবিছোঁ মোক বিশেষকৈ ড্রাইভাৰৰ প্ৰয়োজন নাই অঁ ঠিক আছে তেনে কালিলৈ বুকিং কৰা হ'ব ন ট্ৰেভেলাৰখন কালিলৈ ন মান বজাত পোৱা যাবনে হয় কিমান মান পৰিব বাৰু অঁ ঠিক আছে তেনেকৈ মোক বিশেষ ড্রাইভাৰ প্ৰয়োজন নাই মই নিজেই চলাম বুলি ভাবিছোঁ কালিলৈ তেনে পুৱা ন বজাত আপুনি বুকিং কৰি দিব অঁ অঁ ঠিক আছে হ'ব তেন্তে